মোৰ বাই ভনী আছে ভণ্টী দুজনী ভাইটি এটা আছে ঘৰৰ মইয়ে ডাঙৰ হয় মই বিয়া সোমাইছোঁ মোৰ ভণ্টী দুই নম্বৰ ভণ্টী ডাঙৰ ভণ্টী বিয়া সোমাইছে ঘৰত সৰু ভণ্টী আৰু ভাইটি আছে সৰু ভণ্টীয়ে পঢ়া এৰিছে ভাইটিয়ে পঢ়ি আছে বাৰু দ্বাদশ শ্ৰেণীত আছে এইবাৰ ফাইনেল দিব সি আৰু পৃথক বুলি ক'লে মোৰ ভণ্টী মই ঘৰখনত সৰু ডাঙৰ যিহেতুকে শকতো হয় ওখও হয় আৰু মোৰ ভণ্টী ডাঙৰ ভণ্টী অলপ চাপৰ হয় তাই বগা দেখিবলৈ তাই মোতকৈ শুৱনি বাৰু ভণ্টী সৰু ভণ্টীও শকত আৰু ভাইটি হৈছে ঘৰখনৰ ভিতৰতে সি খীণ আৰু ওখ আৰু সৰু সি পঢ়া শুনাৰ ক্ষেত্ৰতো সেই মইয়ো দ্বাদশ শ্ৰেণী পাছ কৰিলোঁ ভণ্টী ডাঙৰ ভণ্টী তাইয়ো দ্বাদশ পাছ কৰিলে সৰু ভণ্টী দশম শ্ৰেণী পাছ কৰিলে ভাইটি ভাইটিয়ে এতিয়া হাই ছেকেণ্ডাৰী দ্বাদশৰ ফাইনেল দিব পৃথক আমাৰ সেইবোৰ আৰু আৰুনো কি ক'ম